টেকনলজী টিভি বা ইণ্টাৰনেটৰ ইণ্টাৰনেটে অৱসৰপ্ৰাপ্ত বা বয়সস্থসকলৰ লোকৰ বহুতখিনি জীৱনটো উন্নত হোৱা বা উন্নতি আগুৱাব উন্নতি হৈছে বয়সস্থ বা প্ৰাপ্তবয়স্ক অৱসৰপ্ৰাপ্ত ব্যক্তিসকলে এটা নিৰ্ধাৰিত সময়লৈকে তেওঁলোকে নিৰ্দিষ্ট এটা চাকৰি বা নিৰ্দিষ্ট কৰ্মত জড়িত হৈ থাকে আৰু নিৰ্দিষ্ট সময়ৰ পিছত তেওঁলোক অৱসৰ গ্ৰহণ কৰে আৰু সেই অৱসৰ গ্ৰহণ কৰাৰ পিছত তেওঁলোকৰ বহুতখিনি মানসিকভাৱে তেওঁলোক বহুত মানসিকভাৱে অকমান দুৰ্বল হৈ পৰে আৰু সেই দুৰ্বল হৈ পৰা ফলত তেওঁলোকে টিভি বা ইণ্টাৰনেট ইণ্টাৰনেট সাধাৰণতে সকলো বয়সস্থ মানুহে ইমান ব্যৱহাৰ কৰিব নোৱাৰে কিন্তু টিভিটো তেওঁলোকে চোৱাৰ ফলত মন মগজু অলপ অলপ সক্ৰিয় হৈ থাকে তেওঁলোকে বহুতো ঘৰতে বহি অলপ বহুতখিনি যিহেতু তেওঁলোকে এতিয়া কৰ্মবিমুখ মানুহ কৰ্মলৈ যাব নোৱাৰে বয়স নাই ঘৰতে বহি তেওঁলোকে টিভি চাই বা দূৰৰ বা বাতৰি মনোৰঞ্জন সাধাৰণতে তেওঁলোকে ঘৰতে বহি সেইখিনি কৰিব পাৰে আৰু অৱসৰপ্ৰাপ্ত বুলি কোৱাৰ লগে লগে সাধাৰণতে পৰিয়ালৰ মানুহখিনিৰ পৰাও তেওঁলোকে অকণমান নিজকে আঁতৰাই ৰাখিবলৈ বিচাৰে বা মনবিলাক দুৰ্বল হৈ পৰে তেওঁলোকৰ সেইকাৰণে টিভি বা ইণ্টাৰনেট ব্যৱহাৰ কৰি তেওঁলোকৰ অলপ মনবিলাক সতেজ হৈ থাকে তেওঁলোকে নিজে যে বয়স হৈছে বা আমি অলপ অৱহেলাৰ পাত্ৰ হোৱাৰ পৰা অলপ বঞ্চিত হৈ থাকে তেওঁলোক তেওঁলোকে টিভি বা বাতৰিটো ৰেগুলাৰ বাতৰি থকা দৈনন্দি বাতৰি হওক কিবা তেনেকুৱাবোৰ চালে তেওঁলোকৰ মনবিলাক বহুতখিনি ভাল হৈ থাকে আৰু চিন্তা ভাৱনাবোৰ অকণমান দূৰ্বল হৈ নপৰে তেওঁলোক আৰু তেওঁলোকে নিজেও একো মানসিকভাৱে অলপ বয়সস্থ বা অৱসৰপ্ৰাপ্ত মানুহবিলাক ব্যক্তিসকলে নিজকে এইটো ভাবিয়ে লয় যে তেওঁলোকে পৰিয়ালৰপৰা বা সমাজৰ পৰা অলপ অৱহেলিত হৈছে বুলি কিন্তু সেইখিনি এই টিভি বা ইণ্টাৰনেটে তেওঁলোকক অকণমান এই সেইখিনিৰপৰা আঁতৰাই ৰাখে চিন্তা তেনেকুৱা চিন্তাৰপৰা আঁতৰাই ৰাখে তেওঁলোকক আৰু তেওঁলোকে সেই দৈনন্দিন তেনেকৈ টিভি হওক ইণ্টাৰনেট হওক ব্যৱহাৰ কৰি তেওঁলোকৰ মন মগজুবিলাক বহুতখিনি সতেজ হৈ থাকে আৰু তেনেকৈ আৰু